বজাৰৰ পৰা কিনা ফল মূলে সৰ্বসাধৰণতে স্বাস্থ্যৰ কাৰণে অপকাৰী বুলিয়েই ভবা হয় যিহেতু মুকলি হাৱা বতাহত চলি থকা ধূলি মাকতিবিলাকে ফল মূলবিলাক অপকাৰ কৰে আৰু বিভিন্ন ধৰণৰ ধূলি মাকতি পৰি খোৱাৰ অনুপযুক্ত কৰি পেলায় লগতে আজিকালি ব্যৱসায়ীবিলাকে বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্যও ব্যৱহাৰ কৰি ফল মূলবিলাক বহুত দিনলৈকে সংৰক্ষিত কৰি ৰাখে গতিকে স্বাস্থ্যৰ কাৰণে শৰীৰৰ কাৰণে অপকাৰ বুলি ভবা হয়